মই গুৱাহাটীৰ পৰা আহিছো অঁ অঁ তালৈকে আহিছিলোঁ মই মানে কোনটো ছাইডতে যাম বাৰু অঁ অঁ অঁ অঁ অঁ অঁ নাই অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আপুনি হেৰি অঁ অঁ অঁ অঁ অঁ অঁ অঁ হেৰি অঁ মই ফোনটো কৰিম বাৰু খালি আপুনি আহি জেগাত ৰখি থাকিব শিৱসাগৰতে শিৱসাগৰতে ৰখি থাকিব মই তাৰমানে একত্ৰিশ কালি ৰাতিপুৱা যে ৰাতি উঠিম বুলি ভাবিছো অঁ হ'ব তাতে ৰখি থাকিলও হ'ব অঁ অঁ অঁ হ হ'ব